হেৰি অঁ এই আমি হেৰিত যাবা লাগছিল এই এই খটৰা মন্দিৰত আহোঁ য' এই আকৌ বহুত দিন যাৱাও নাই আকৌ ওচৰ চুবুৰীয়াও লগ ধৰি আছে খটৰা মন্দিৰত যাওঁ যদি এই গাড়ী এখন ধৰোঁ হাঁ এই আমাৰ ওচৰৰ মানুহখিনি যাব দে এই তেনকৈ এখন গাড়ী ধৰোঁ আৰু গাড়ী এখন তই হেৰি কৰিবিচোন বিচাৰিবিচোন এই দহটা মান যাব আৰু অঁ মেজিক এখন ধৰিবি আৰু মেজিকখন কিমান দাম লাগে সেইটো সুধিবা আৰু এজন মানুহে পঞ্চাচ টকা মানকৈ তুলিব লাগিব আৰু শৰাই হেৰি কল্লি হ'ল দে আমাৰ শৰাইখিনি আমি নিজে নিম বুট মুটখিনি ভিজে আৰু চবে নিজা নিজাকে নিব আৰু বুট মুটখিনি হেৰি কোনদিনা মানে শনিবাৰ দেওবাৰ ভিতৰত যাম আৰু অঁ পঞ্চাচ টকামানকৈ তোলা যাব আৰু চবে ব্যক্তিগতকে নিব আৰু ঠগী আৰু কলথোকৰ তাতে পায়েই নহয় নাৰিকলো পায় তাতে তাতে তাতে নাৰিকলো ল'ম কল চল কিনি ল'ম হয় নেকি পিছে অঁ তেনেকৈ নহয়জ'ল এশ টকামানকে তুল্লি হ'ল দে তেনকৈ তুলি গাড়ী এখন তই বিচাৰিবি তেনকৈ আজি মই ওচৰৰ মানুহখিনিক ক'ম অঁ দে